সকলোৰে ঘৰত পাকঘৰ থাকে পাকঘৰটো এনে এক ৰোম য'ত পৰিয়ালৰ সকলোৰে বাবে খাদ্য ৰন্ধা হয় আৰু সকলোৱে একেলগে বহি খাদ্য গ্ৰহণ কৰা হয় এই সময়খিনি বৰ মূল্যৱান সময় কাৰণ দিনটোৰ প্ৰায়ভাগ সময়ে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত থাকে আৰু খোৱাৰ সময়তহে আমি সকলো এক হওঁ সেয়েহে পাকঘৰটোত কটোৱাৰ সময়খিনি বৰ মূল্যৱান হৈ পৰে এই সময়খিনিতেই আমি এজনে আনজনৰ মনৰ ভাব গম পাব পাৰোঁ চিন্তাধাৰাবোৰৰ বিষয়ে গম পাব পাৰোঁ আৰু পাকঘৰটোতে আমি আমাৰ বিভিন্ন ব্যঞ্জনৰ বিষয়ে তথ্যৰ আদান প্ৰদান কৰোঁ ঘৰৰ সকলো মানুহে মিলি একেলগে আহাৰ গ্ৰহণ কৰোঁ সকলোৱে একেলগে কথা পাতোঁ হাঁহি ধেমালি কৰোঁ সেয়েহে পাকঘৰটো আমাৰ বাবে বৰ দৰকাৰী